মই কেক বনোৱা ৱৰ্কশ্বপ লৈছিলোঁ তাত আমাক কিমা কিমান প্ৰকাৰৰ কেক বনোৱা শিকাইছিলে প্ৰথম হ'ল কাৰ্টোন কেক য'ত আমি কাৰ্টোন কাৰ্টোনৰ আকাৰৰ কেক বনাওঁ তাৰপিছত হ'ল স্পেচিয়েল বাৰ্থডে কেক য'ত বাৰ্থডেৰ কাৰণে আমি স্পেচিয়েলী বনাওঁ তাৰপিছত হ'ল ৱেডিং কেক যিটো আমি বিয়াৰ পৰ্বৰ কাৰণে বনাওঁ চকলেট কেক আৰু এনেকুৱা বহুত প্ৰকাৰৰ কেক বনোৱা শিকাইছিলে